হয় আমি এল পি জি এল পি জিৰ চিলিণ্ডাৰ বা গেছ ব্যৱহাৰ কৰোতে বহুতো আমি সাৱধানতা অৱলম্বন কৰিব লাগে বিশেষকৈ এল পি জিৰ গেছৰ ৰন্ধা বঢ়া পাকঘৰটো অলপ আহল বহল হ'ব লাগে আৰু ভালকৈ চিলিণ্ডাৰ চৌকাটো ভালকৈ আছে নাই বা পাইপডাল কেনেকুৱা হৈ আছে বাৰ্ণাৰটো কেনেকুৱা হৈ আছে সেইখিনি আমি আগতেই ভালকৈ চেক কৰি ল'ব লাগে তাৰপৰা সদাই আমি ব্যৱহাৰ কৰোতে জুইশলা বা হেৰি কৰিব নালাগে প্ৰায় আমাৰ গ গেছ লাইট আছে গেছ লাইটাৰ ইউজ কৰিব লাগে আৰু চিলিণ্ডাৰ ছুইচটো মানে এইটো সদাই অ'ন কৰোঁতে আৰু অফ কৰোঁতে সদাই ভালকৈ চাব লাগে আৰু এটা হেৰি তাতে বেছি খুব চাফ চিকুণকৈ ৰখা হয় তাৰবাবে আমি হয় মানে যত্ন ল'ব লাগে আৰু আমি ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰখাটো আমাৰ কৰ্তব্য